শচীন তেণ্ডুলুকাৰ এজন মহান খেলুৱৈ তেওঁক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় তেওঁ এজন ভাল খেলুৱৈ কাৰণ তেওঁক তেওঁৰ খেল আমি সৰুৰ পৰাই চাই আহিছোঁ তেওঁ প্ৰতিটো বেটৰ কোব প প্ৰত্যেকখন খেল আমি বহুত ভাল ধৰণে উপভোগ কৰিছোঁ তেওঁ যে এজন মহান খেলুৱৈ সেইজন মই মই কোৱাই নহয় বা মই ক'লেই নহ'ব গোটেই পৃথিৱী জানে যে তেওঁ যেন মহান খেলুৱৈ কাৰণ তেওঁৰ খেল সকলোৱে ভাল পায় তেওঁ পৃথিৱী তেনেকুৱা এজন মানুহ নাই যিয়ে তেওঁক ভাল নাপায় ক্ৰিকেট ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে শচীন তেণ্ডুলকাৰক মহান ক্ৰিকেটাৰ হিচাপেই চাই আহিছে আৰু তেওঁ ব্যক্তিগত চৰিত্ৰৰ বিষয়ে ক'বলৈ গ'লে তেওঁ এজন বহুত অমায়িক বহুত ভদ্ৰ বহুত ভাল খেলুৱৈ